জীৱিকা হিচাপে মাছ ধৰাটো হৈছে অতি সহজতে আমি জীৱিকা অৰ্জন কৰিব পৰা এবিধ বস্তু যি বস্তু যি মাছ আমি এটা পুখুৰীত নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি আমি মেলি দি পেলাই দানা পানী সঠিক মতে খাবলৈ দিওঁ তেতিয়াহ'লে অতি সোনকালে মাছটো এবছৰৰ ভিতৰত আমি বহুত বা ছয়মাহৰ ভিতৰতো আমি লাভবান হ'বলৈ সক্ষম হওঁ মাছ মাছ আমি পোহোঁতে এ পানীটো শুদ্ধ বিশুদ্ধ হয়নে নহয় এ সেইটো কথাৰ ওপৰত নিৰ্ভৰ চকু দিব লাগে আৰু ইয়াৰ পাছতে মাছ পোহা মেলাৰ পিছত আমি এ তেওঁলোক মাছ পোনা সৰু হৈ থাকোঁতে কি কি খাদ্য দিব লাগে তাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু যাতে ভেকুলী সাপ এইবিলাকে তেওঁলোকক অনিষ্ট কৰিব নোৱাৰে তাৰ ওপৰত চকু দিব লাগে আৰু ডাঙৰ হৈ অহাৰ লগে লগে তেওঁলোকৰ খাদ্যৰ পৰিমাণ বঢ়াই দিব লাগে খাদ্য বদলাই দিব লাগে এইখিনি কথাৰ ওপৰত আমি এ গুৰুত্ব দিলে আমি মাছটো অতি সহজতে আমি পাব পাৰোঁ এইটো আন তুলনামূলকভাৱে সাধাৰণ জীৱিকাতকৈ আমি পৃথক বুলি ক'ব পাৰোঁ কাৰণ মাছ যেতিয়া পোহা হয় মাছটো এবাৰ পানীত মেলি দিয়াৰ পিছত তাক প্ৰতিপাল মাত্ৰ অকণমান সময় দিনটোৰ খুব বেছি এঘণ্টা আধাঘণ্টা সময় যদি আমি পুখুৰীত দি থাকোঁ তেতিয়াহ'লে মাছ ডাঙৰ মানে ডাঙৰ হোৱাত সহায় হয় আৰু অতি সোনকালেই ডাঙৰ হ'ব আৰু ধৰা প্ৰক্ৰিয়াটো আমাৰ একেবাৰে সহজ আমি জাল জালৰ জৰিয়তে আমি অতি সহজতে ধৰি পেলাই আমি ঘৰলৈ বেপাৰী মাতি বা আমি বজাৰত নি পেলাই বিক্ৰী কৰিলে আমি অতি সহজতে আমাৰ অতি কম কষ্টত আমি মাছ আমি বিক্ৰী কৰিবলৈ সক্ষম হওঁ আৰু জীৱিকা অৰ্জনত আমাৰ সহায় হয় আৰু মাছ আমি নিজেই পোহা মাছৰ যদি আমি বিশুদ্ধ খাদ্য আমি তেওঁলোকক খাবলৈ দিওঁ তেতিয়াহ'লে আমাৰ স্বাস্থ্যৰ কাৰণেও এই মাছ আমাৰ বহুত এ উপকাৰী আমি এটা নিৰোগী স্বাস্থ্য পাবলৈ আমি সক্ষম হওঁ গতিকে জীৱিকা হিচাপে মাছ ধৰা প্ৰক্ৰিয়াটো আমাৰ এ মাছ পোহা প্ৰক্ৰিয়াটো আমাৰ অতি সহজতে হোৱা এটা জীৱিকা বুলি মই ভাবোঁ সেয়েহে মই সকলোকে নিজৰ বাৰীত এটা পুখুৰী খান্দি পেলাই অকণমান মাছ পুহি পেলাই আমি ঘৰৰ মাছেৰেই আমাৰ খাদ্যৰ লগত যদি আমি ঘৰৰ মাছ খাওঁ তেতিয়াহ'লে আমাৰ স্বাস্থ্য অতিকৈ এ নিৰোগী হৈ থাকিব সেয়েহে আমি মাছ পোহাটো আমাৰ কাৰণে বহুত উপযোগী